আত্ম সহায়ক গোটৰ ওপৰত মোৰ মতামত হৈছে বহুতো মহিলাই এই আত্মসহায়ক গোটৰপৰা স্বাৱলম্বী হ'ব পাৰিছে তেওঁলোকক চৰকাৰে কিছুমান সুযোগ দিছে এই আৰু এই সেই সুযোগৰপৰা তেওঁলোকে মীন পালন পশুপালন আৰু কিছুমান আচাৰ প্ৰস্তুত কৰিছে আৰু কিছুমান ধূপ আৰু সেইবিলাক দোকানত গৈ গৈ তেওঁলোকে বিক্ৰী কৰিব পাৰিছে আৰু সেই এটা গোটৰপৰাই তেওঁলোক স্বাৱলম্বিতা হ'ব পাৰিছে আৰু বহুতে ইয়াৰপৰা গৰু ছাগলী আদিও পুহিছে

তেওঁলোকে ইয়াৰপৰা এই গোটৰপৰা ভাল ভাল সুযোগ লাভ কৰিছে